পশুপালনত কৃষকসকলে সন্মুখীন হোৱা কিছুমান সমস্য়া যেনে উন্নতমানৰ প্ৰজাতিৰ অভাৱত পশুপালনত সমস্য়া দেখা যায় আৰু বতৰ জলবায়ু আৰু উপযুক্ত খাদ্য়ৰ অভাৱতো সমস্য়া দেখা যায় গৰুৰ পেট ফুলা গৰু ছাগলীৰ ওকণি হোৱা আৰু কুকুৰা হাঁহৰ ক্ষেত্ৰত জ্বৰ হোৱা দেখা যায় এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আমি উন্নতমানৰ প্ৰজাতি চিনাক্ত কৰি আমি আনিব লাগে উপযুক্ত পৰিমাণৰ খাদ্য় যোগান ধৰিব লাগে আৰু থাকিবলৈ এটি উপযুক্ত ব্য়ৱস্থা কৰি দিব লাগে ৰাতি আঁঠুৱা তৰি দিব লাগে সদায় চাফ চিকুণ কৰি থাকিব লাগে গোহালি আৰু গঁড়াল মই কিছুদিনৰ বাবে দূৰত থাকিলে মোৰ জন্তুবোৰৰ যতন মা দেউতা আৰু বায়ে লয় আৰু তেওঁলোকে মই লোৱাৰ দৰে জন্তুকেইটাৰ যতন লয় জন্তুৰ ক্ষেত্ৰত মই বেয়া পৰিস্থিতি সন্মুখীন হৈছোঁ যোৱা বছৰ মোৰ গৰুকেইটা বসন্ত ৰোগে দেখা দিছিল আৰু সেই ৰোগ নিৰাময় কৰিবৰ কাৰণে বহুত সময় প্ৰয়োজন হৈছিল আৰু ছাগলীৰকেইটা পেট ফুলি মৰি থাকিল তাৰোপৰি কুকুৰা বোৰো পানী লগা জ্বৰ হৈ মৰি থাকিল মই বেয়া পৰিস্থিতিৰ বোৰৰ মই সন্মুখীন হৈছিলোঁ